মই ভাবোঁ যে কীটনাশক ৰাসায়নিক দ্ৰব্যসমূহে মাটিক ধংস কৰিছে কাৰণ এডৰা মাটি ৰোপণ কৰাৰ পিছত যেতিয়া শষ্যৰ পাতত পোকে ধৰে পোকে ধৰোতে বিষাক্ত কীটনাশক দ্ৰব্য চতিয়াই দিয়া হয় চতিয়াই দিয়াৰ লগে লগে সেই কীটনাশক দ্ৰব্যবিধে তাত থকা পোক পৰুৱা মৰাৰ ওপৰিও তাৰ তলত থকা পানীত মাছ বা অনান্য যিবোৰ জীৱ আছে সকলোবোৰ ধংস কৰে সেইকাৰণে মই ভাবোঁ যে এই কীটনাশক যিবোৰ দ্ৰব্য সেইবোৰ মানুহে যেতিয়া ব্যৱহাৰ কৰি এটা বস্তু ধংস কৰিবলৈ যায় এটাৰ লগতে হাজাৰটাৰ ধংস মাতি আনে সেইকাৰণে মই ভাবোঁ এই কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰিও অন্য উপায়েও সেই ব্যৱস্থা ল'ব পাৰি যেনেদৰে আমি কোমলীয়া বৰটেঙাৰ যিবোৰ বাকলি সেইবোৰত এবিধ ৰস আছে সেই ৰসটো কাটি যেতিয়া চটিয়াই দিয়া হয় তেতিয়াও সেই কিট যিবোৰ বস্তুৱে শষ্যডৰা নষ্ট কৰিছে কীট পতংগই সেইবোৰ ধংস হয় তাৰোপৰিও ছাগলীৰ যিটো গু লাদ সেইটো চতিয়াই দিলেও ধংস হয় তাৰ পৰা উপকাৰহে হয় অপকাৰ কেতিয়াও নহয় সেইকাৰণে মই ভাবোঁ এই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাতকৈ তাৰ পৰিৱৰ্তে অন্য বিকল্প ব্যৱস্থা কৰিলে ভাল হয়